মই এই কিবা পঢ়ি আছিলোঁ তুমি কি কৰি আছা অঁ কোৱাচোন অঁ অঁ অঁ অঁ পতাৰ কথাটো আলোচনা কৰা হৈছে বাৰু তাকে মোলৈ সেইদিনা এই জুনিয়ৰ এটাইও ফোন কৰিছিলে এতিয়া তাত পঢ়ি থকা তোমাৰ মানে আমাৰ বেটছৰ কোন কোনো আছে এনেকৈ ফোন নাম্বাৰ চোন নাম্বাৰ লৈছিলে আৰু কাক কাক কেনেকৈ কি মাতিব লাগিব তাৰপৰা ছাৰহঁতৰ লগতো ডিছকাছ কৰিছে এতিয়া তাৰপৰা মানে গোটেই ডিপাৰ্টমেণ্টখিনি পাতিব যে সেইকাৰণে অকণমান হেৰি হৈছে আৰু মানে কথাটো মানে বাজেট চাজেটো বা বহুতেই আছে বাৰু তাকেহে মানে মোক সেইদিনা সেই জুনিয়ৰটোৱে এনেকৈ ফোন কৰি পিনি কাৰ্যসূচীখন দেখাইছিলে এবাৰ মানে ৰাতিপুৱা নমান বজাত দুদিনীয়াকৈ পাতিব দুই দিনেই আহিব লাগিব বাৰু আমি মানে গোটেই দুই দিনে আমাৰ এলোমিনিখিনিৰ কাম থাকিব তাকে তুমি অঁ অঁ আৰু হেৰি কৰিছে এই মানে যিহেতু মানে ধৰা এতিয়া আমিহে ওচৰত আছো বহুতটোতো দূৰৰপৰাও আহিব লাগিব ন সেইকাৰণে যোনখিনি আগৰ হোষ্টেলাৰছ যে আছিলে সেই হোষ্টেলাৰছখিনিৰ কাৰণে এতিয়া হোষ্টেলতে থকা ব্যৱস্থা কৰিছে সেই দুদিন হ'ব যে তাকে এতিয়া আকৌ দূৰৰপৰা আহিলে নহ'লে প্ৰব্লেমো হ'ব সিহঁতৰ কাৰণে তাকে মোৰ লগৰখিনিও অথনি মানে এই কাৰণ বুলি কোৱা এটা আছিলে সি ফোন কৰি মোক সুধিছিলে কি কেনেকৈ যাব সি তাৰ ঘৰত ধেমাজিত মানে আহিবলৈ অকণ প্ৰব্লেম হ'বতো নহ'লে কৈছোঁ মোৰ ৰুমতে থাকিব এনেকৈ তেনেকৈ কৰিয়ে মিলাই মেলি থাকিব আমাৰ লগৰখিনি তোমালোকৰ লগৰখিনিয়ে কিবা কৈছে নেকি অঁ অঁ অঁ তাকে তাত তাৰপৰা মানে কলেজত এতিয়াতো আমি ধৰা ওলালোঁ তাৰপৰা এই আমাৰপৰা কিবা এনেকৈ হেৰি বৰঙনি কিবা তোলাৰ কথা কৈছিলে নেকি বাৰু অঁ অঁ অঁ তাকে আমিও ভাবিছোঁ আমাৰ গোটেই বেডছটো

অঁ অঁ আমাৰ এই বেটছৰ গ্ৰুপত মানে আমি আলোচনা কৰিছিলোঁ আমি গোটেইখিনিয়ে মিলি পিনি এটা এমাউণ্ট কৰি পিনি মানে এনেকৈ দি দিম ভাবিছিলোঁ লগ কৰি আৰু যাতে মানে আমাৰ বেটছৰফালৰপৰা বুলি এইটো পঠাইছোঁ তেনেকৈ কৰি পিনি অঁ অঁ বাকী তোমালোকৰ ওচৰৰে পাঁজৰে মানে যোনখিনি চিনিয়ৰ যে আছিলে তেওঁলোকৰ লগত কিবা কণ্টেক্ কৰিছা নেকি অঁ অঁ আমাৰ আগৰ সেই এনেকৈ প্ৰাঞ্জলহেঁত আছিলে সিহঁতৰ লগতো মই সিহঁতৰ লগতো পাতি চাইছিলোঁ বাৰু সিহঁতিও দিলে এডভাইচ অলপ তাৰপৰা বাকী এতিয়া থকা থকাখিনিততো মানে সৰু ল'ৰা ছোৱালী ন সিহঁতি সেইকাৰণে অলপ ভয়ো খাইছে কেনেকৈ কি হ'ব আমাকে মানে আমাৰ মানে সিহঁতৰ লগত এতিয়া আমাৰেতো কমিউনিকেচনটো আছে অকণমান তোমালোকটোতো আমাতকৈ ছিনিয়ৰ হৈ গ'লা এই সুধি চাওঁ আমাক এই কেনেকৈ কি কৰিলে ভাল হ'ব কৈছোঁ বাৰু অলপ কথা বা মিটিঙত মানে ধৰা সিহঁতি এতিয়া আমাৰ আমাৰতো আকৌ বহুত ডাঙৰ ডাঙৰ মানে ধৰা এতিয়া কলেজৰ প্ৰফেচাৰ হৈ আছে কিছুমান বা কিছুমান এ ছি এছ অফিচাৰ তেনেকুৱাও আহিব এতিয়া তেওঁলোকৰ আগত সিহঁতি মিটিংখন হোষ্ট কৰিব লাগিব সেইবিলাকো ভয় খাইছে সেইবিলাকো কৈছে মই কৈছোঁ অলপ শিকায়ো দিছোঁ এনেকৈ কেনেকৈ কি কি ক'ব লাগিব অঁ অঁ কাৰ্যসূচী আচ্ছা কাৰ্যসূচীখন মানে এনেকৈ কৰিছিলে দেই প্ৰথম দুদিন কৰিছেতো ছেকেণ্ড দিনালৈ ৰাতি এনেকৈ কালচাৰেল প্ৰগ্ৰেম টাইপৰ কৰিছে তাৰপৰা ফাৰ্ষ্ট দিনা এনেকৈ হেৰি কৰিছিলে মানে আলুমিনি মিট মানে মানে এই আগৰ যিমানবোৰ ইউনিয়ন বডী আছিলে সেই ইউনিয়ন বডীবোৰো আহিব মানে বেটছ ৱাইজত তাৰপৰা তেনেকৈ আহিছিলে ৰাতিপুৱা নমান বজাত তেনেকৈ প্ৰথম আছিলে বৃক্ষ ৰোপণ তাৰপৰা তাৰ পিছতে এনেকৈ প্ৰথম দিনা যোনখন এনেকৈ সভা হ'ব সেই সেইদিনা সভাখন মানে উন্মোচন হ'ব তাৰ পিছত প্ৰথম দিনা সভাখনত মানে যেনিবা আমি যোনখিনি এক্স ষ্টুডেণ্ট আছিলোঁ সেই ষ্টুডেণ্টখিনিৰ বাবে এনেকৈ হেৰি ঠিক কৰিছে আৰু তাতে মানে প্ৰত্যেকটো বিভাগৰ ধৰা এতিয়া এইচ অ' ডিবোৰো থাকিব তেওঁলোকেও ক'ব কিবাকিবি তেনেকৈ মানে সেই দুআষাৰ থাকিব আৰু তাৰ পিছত মানে সতীৰ্থ একাষাৰ তেনেকৈও থাকিব তেনেকৈয়ে ৰাখিম ভাবিছোঁ আৰু এটা দুটাকৈ চছেকচন ৱাইজত বস্তুবোৰ অঁ অঁ অঁ অঁ অঁ সেই তাকে এই কোনোবাই এনেকৈ অঁ অঁ হয় হয় সেইটো হয় বাৰু অঁ সেইটো কথা ক'ব লাগিব মই সেইটো পাহৰিছিলোঁই এনেকৈ আৰু কিবা আছে নেকি বাৰু ভাবিব পৰা অঁ যদি আমাৰ আগৰ এই এনেকুৱাতো হয় ন মানে ধৰা প্ৰত্যেকটো বেটছতেতো মানে ধৰা আমাৰ বেটছতে এতিয়া একেবাৰে যোনবোৰ চিনিয়ৰ তেওঁলোকে বাৰু অকণমান কৰিবলৈ সংকোচ কৰিব যায় কিন্তু আমাৰ লগৰবোৰ আৰু ধৰা তেওঁ মানে আমাৰ বেটছ ৱাইজত যদি কিবা বোলে পাৰফৰ্ম কৰিব বিচাৰ তেনেকুৱা কৰিলেও বেয়া নহয় পিছে অঁ অঁ তাকে সেই ঘৰৰ ওচৰে পাঁজৰে থকাখিনি মিলিয়েই কিবা তেনেকৈ ভাবি চাম যদি কিবা ওলাব পাৰি তেনেকৈও ভাল লাগিব ভাল লাগিলে হয় তেনেকৈও তাৰ পিছত আহিব আপোনাৰ হেৰি খোৱা বোৱাটো মানে সুধিছিলে কেনেকৈ কি কৰিব লাগিব মোক তাৰপৰা মই ক'লোঁ খোৱা বোৱাটো মানে ধৰা ৰাতিপুৱা প্ৰথমটো মানে ষ্টাৰ্টিংটোতো নটা বজাৰপৰা একেবাৰে ৰাতিলৈকেতো থকা হ'ব ন গতিকে তিনি টাইমটোতো আমি মানে যোগান ধৰিবই লাগিব যেনেকৈ নহ'লেও কাৰণ এবাৰটো পতা হ'ব এলুমিনি মিটটো কাৰণ ভালকৈ পাতিব লাগিব সেইকাৰণে কৈছোঁ প্ৰথম ৰাতিপুৱা চাহ হ'ব তাৰ পিছত তোমাৰ যদি চাহৰ লগতে মানে লঘুকৈ কিবা অলপ দি দিলে আৰু কিবা বুট চুট বা তেনেকৈ কৰি কিবা মানে ব্ৰেক ফাষ্ট টাইপত কিবা ব্ৰেড ছেড তেনেকৈ কৰি তাৰ পিছত মানে আবেলি এই দুপৰীয়া মানে এঘাৰমান বজাত ভাতটো ঠিক কৰিব কৈছোঁ তাৰ পিছত আকৌ মানে গধূলি আগে আগে আৰু আকৌ এবাৰ মানে ভাত আকৌ ৰাতিলৈ ভাত যেনিবা তেনেকৈ কৰিছোঁ সেইটো বেয়া হ'ব নেকি বাৰু এনেকৈ ব্ৰেড চেট কিবাকিবি বা ফলমূল তেনেকুৱাকৈ দিম দিবলৈ কম ভাবিছিলোঁ বা এনেকুৱা ঘৰুৱা পিঠা চিঠা কিবা বনাব পৰা অপশচন আছে নেকি বাৰু অঁ সেইটোও তেতিয়া সিহঁতক অঁ ৰাতিপুৱা জলপান ঠিক কৰিলে কি হয় নহ'লে দিগদাৰ হৈ যাব নে কি অঁ অঁ অঁ অঁ সেইটো হয় বাৰু তেতিয়া তেনেকৈ চাহটোৱে ঠিক খবৰ ৰাতিপুৱা অঁ অঁ অঁ তেনেকৈয়ে ভাল হ'ব তেনেকৈ বনোৱা কোনোবা তোমাৰ ওচৰে পাঁজৰে চিনাকি আছে নেকি বাৰু কাৰণ সিহঁতিটো আকৌ আমাকেই সুধিব মানে এতিয়া জুনিঅ'ৰখিনিক ক'লে লাগিব লাগিব প্ৰায় এদিনতে এদিনতে চাগৈ কিমান চাৰি হেজাৰ পাঁচ হেজাৰ ওপৰত লাগিব চাগৈ কমকৈও সিমানখিনিতো আহিব

মানুহ মোৰ মতে হ'ব লাগে অলপ কাৰণ এটা এটা বেডছতে দেখোন ওলাই যাওঁতে বহুতখিনিয়ে ওলাই যায় তো দহটামান বেডছটো যদি গুচি আহে কেনেবাকৈ তেতিয়াওটোতো বহুতখিনি হৈ যাব সেইটো ধৰি পিনি অঁ সেইটো হয় বাৰু আকৌ থকা মেলাটোও সেইমতে হোষ্টেলত নুযুৰিব চাগৈ আৰু ক'ৰবাত কিবা যোগাৰ কৰিব লাগিব হোটেল চোটেল ওচৰে পাঁজৰে তেনেকৈ তেনেকৈয়ে ঠিকঠাক কৰিব লাগিব মানে লগৰ যোন যোন আছে আৰু কমফৰ্টেবল হয় তেনেকৈ তেনেকৈয়ে ঠিকঠাক কৰিব লাগিব বস্তুবোৰ আৰু ছেকেণ্ড দিনাটোতো বাৰু আমাৰ ইমান প্ৰব্লেম নাই সেই আগৰ ইউনিয়ন বডীখিনি যোনখিনি আছিলে সেইখিনি তেনেকৈ মানে সিহঁতি নিজে নিজাববীয়াকৈ পাতিব ইউনিয়ন বডীৰ সেইটো সেইটো বাৰু ইমান দিগদাৰ নাই সেইটো সিহঁতি চলাই নিব সেইখিনিহে তাকে অকণমান মানে অলপ সেই টাইমলি দিব লাগিব আৰু আমি তাকে ঠিক আছে দিয়া নহ'লে মই পিছত আকৌ ফোন কৰিম বাৰু ঠিক আছে বাৰু